অঁ যাই পালি অঁ তাকে মইয়ো ট্ৰেফিক জামত ফঁচি আছোঁ ইফালে পানীটো আৰু ক'বই নালাগে

তাতছেতো ইফালে ছাইডো নিদিয়ে মানুহে চানুহে গোটেই ৰাস্তাৰ ওপৰতে পাৰিলে খোজ কাঢ়িব এ ছাইড টাইড নিদিয়ে তাকেতো এ বাপ তাকেতো আৰু তাৰে ওপৰততো বজাৰকেইখন মাজত বহাই দিব ইফালে মানুহে খোজ কাঢ়িব নে গাড়ী নিব কি যে কৰে অঁ তাকেতো ফুটপাথ মানে নাজনোৱে আজিকালি সেইটোৱে কথা তাকেতো মইয়ো এই আধা আহি পাইছোঁহে আৰু আছে আধা যাব তাকেই হে খোজকাঢ়ি গ'লে অলপ আগেয়ে পালো হয় খোজকাঢ়ি গ'লে আগে পালো হয় গাড়ীত যোৱাতকৈ তাকেতো দেচোন আৰু অলপ দেৰি চাওঁ নহ'লে আৰুতো উপায় নাই তাকেইতো দে নাই নাই নিকিনিলো নিকিনিলো এই গুচি আহিলো ইমান বৰষুণ দিলে আৰু ক'ত কিনা অঁ এই নাই দে বৰষুণৰ কাৰণে এতিয়া তাৰপৰা চিপছ লৈ যাম দুই পেকেট দে ঠিক আছে দে ঘৰ যাই পাই ফোন কৰিম দে